নমস্কাৰ মই কৈছোঁ ভৈৰৱকুণ্ডৰ বিষয়ে ভৈৰৱকুণ্ড খুবেই ভাল জেগা আমি গৈ তাত খুবেই ভালপাওঁ আৰু ভৈৰৱকুণ্ডত এইফালে সফালে ঘূৰা ফুৰা কৰি মানে খুবেই ভাল লাগে আৰু জেগাখিনি মানে বহুত আনন্দময় জেগা তাত গৈ ফুৰি ঘূৰি ফুৰি আহি খুবেই ভাল লাগে খুব ভাল পোৱা জেগা আৰু ভাল পোৱাৰ কাৰণে বাৰে বাৰে সেইখিনি জেগালৈকে যাবলৈ ঘূৰি আহিলে আকৌ যাওঁ যাওঁ লাগি থাকে তেনেকুৱা আকৌ কাক লগ পাম কাৰ লগত যাম এনেকুৱা নিচিনা হৈ থাকে মনটো বয়স হৈছে বাৰু বয়স হ'লেও মনটো তালৈকে গৈ থাকে তেনেকুৱা এনেকুৱা কৰি পেলাই ঘূৰি ফুৰি ওদালগুৰিৰপৰা তালৈকে যাবলৈ পঞ্চল্লিছ বা এক ঘণ্টা এটা গাড়ী হ'লে টেম্পু লৈ পেলাই সেনেকৈ যাওঁ আমিতো দুখীয়া মানুহ গাড়ী ভাড়া কৰিব বা কিবা কৰিবও সুবিধা নাই তেনেকুৱা ত' টেম্পু চেম্পু লৈ পেলাই সেনেকৈ কৰি যাওঁ গৈ ঘূৰি ফুৰি আহি খুবেই ভালপাওঁ ঘূৰা ফুৰা কৰি ঘূৰা ফুৰা কৰি খুবেই ভালপাওঁ ঘূৰি ফুৰি আহি ঘৰৰলৈকে আহোঁ ঘৰলৈকে আহি আকৌ ঘৰৰ কাম বন শেষ কৰি আকৌ ওচৰ চুবুৰীয়াৰ লগত বহোঁ আমাৰ ওচৰৰ মানুহখিনি খুবেই ভাল ওচৰৰ মানুহখিনিৰ লগত বহি হাঁহি ধেমালি ফূৰ্তি কৰি খুব খুবেই খুবেই ভাল লাগে যে খুবেই ভাল খুবেই ভাল লগা জেগা তাত গৈ খবেই ভাল লগা জেগা তাত গৈ ঘূৰি ফূৰি আহি আকৌ আমাৰ ওচৰ চুবুৰীয়াৰ ওচৰত গৈ ভাগৰ জিৰাই আকৌ তাত গৈ কি কৰিলোঁ কেনেকৈ কৰিলোঁ কি খালে কি ফূৰ্তি কৰিলে কোনখিনি ঘূৰিলে তাত এটা ঘৰ কোন ধুনীয়া শিৱ মন্দিৰ আছে সেই শিৱ মন্দিৰটোৰ দৰ্শন কৰি খুবেই ভাল লাগে তাত গৈ পেলাই আকৌ তাৰ ওচৰে পাঁজৰে পাৰ্ক নিচিনা আছে সেইবিলাক চাই পেলাইও খুবেই ভাল লাগে আমি সেইবিলাক গোটেই ঘূৰা ফুৰা হেঙিং ব্ৰিজ এখন আছে ঝুলনাৰ দলং সেইখনত উঠি পেলাই মানে আনন্দ ফূৰ্তি কৰোঁ আৰু কৰি পেলাই আহোঁ তেনেকুৱা তাৰ আনন্দ ফূৰ্তি কৰি আহি আকৌ মানে তাৰপৰা ঘূৰি আহিবলৈ আকৌ গাড়ী ৰখিব লাগিব গাড়ী ৰখি ৰখি ৰখি ৰখি আকৌ গাড়ী পালে গাড়ীত উঠি আকৌ ঘৰলৈকে উভতি আহোঁ ঘৰলৈকে উভতি আহি আকৌ ঘৰৰ কাম বন শেষ কৰি আকৌ ওচৰ চুবুৰীয়াৰ লগত বহোঁ ওচৰ চুবুৰীয়াৰ লগত বহি কথা পাতি মানে আনন্দ আৰু তাত কি কৰিলোঁ কি কৰা নাই কেনেকৈ হ'ল কি হ'ল তেনেকুৱা কথাবিলাক সোধে আৰু সেয়ে গৈ এনেকুৱা মানে তাৰ ওচৰৰ জেগাখিনি চাই মানে পাহাৰবিলাক চাই পেলাই যে ইমান ভাল লাগে মানে ক'ব নোৱাৰোঁ আৰু তেনেকুৱা নিচিনা ত' সেইবিলাক জেগা ঘূৰি ভাগৰি হাঁহি ধেমালি ফূৰ্তি খুবেই ফূৰ্তি কৰোঁ তাত খুব মানে খুবেই ফূৰ্তি আৰু বহুতেই ভাল লাগে মই এই অলপ আগতে গৈ আহিছোঁ জানুৱাৰীৰ কিবা আঠাইছ তাৰিখ মানে গ'লোঁ নেকি তাত গৈ আকৌ তাত ফটো চটো উঠি ধুনীয়াকৈ লগৰীয়াৰ লগত লগ হৈ ঘূৰা ফুৰা কৰি মানে আকৌ আহিলোঁ তেনেকুৱা আহি পেলাই আহিলোঁ ভৈৰৱকুণ্ড চাই ভৈৰৱকুণ্ড চালোঁ চাই মেলি আহি আকৌ ভৈৰৱকুণ্ড চাই মানে মনৰ আনন্দটো বহুত বেছি হয় তাত আহি পেলাই ওচৰ চুবুৰীয়াকো কওঁ ভৈৰৱকুণ্ড যাবি দেই ভৈৰৱকুণ্ড যাব লাগে আকৌ মোৰ বাই ভনী ভাই ককাই আহিলে সিহঁতেও কয় ব'লচোন এবাৰ ফুৰাই আনিবি বুলি কয় আকৌ সিহঁতে আহিলে তেনেকৈ সিহঁতৰ লগত আকৌ দুই চাৰিজন ওচৰ চুবুৰীয়াও লৈ আহে সিহঁতেও ভৈৰৱকুণ্ড চাওঁ বুলিয়ে আহে ভৈৰৱকুণ্ড চাই পেলাই সিহঁতে আকৌ মানে বজাৰ সমাৰ কৰি আকৌ আমি ঘূৰি উভতি আহোঁ উভতি আহি আকৌ ঘৰত আহি আৰু যি আছে আহি কাম বন কৰি ভাগৰ চাগৰ জিৰাই ভাত পানী বনাই খাই লৈ আকৌ মানে বহি আলোচনা বিলোচনা কৰোঁ কেনেকুৱা লাগিল কোনে কেনেকুৱা পালে গৈ কাৰ কেনেকুৱা লাগিল কাৰ কিমান ভাগৰ লাগিল এইবিলাক আৰু তেনেকুৱা কিন্তু মই খবেই দুখীয়া কিন্তু দুখীয়া হ'লেও মনটো তেনেকুৱা নহয় মানুহক সহায় কৰিব পালে বা মানুহক মনত আনন্দ দিব পালে মোৰ খুবেই ভাল লাগে কিন্তু মোৰ তেনেকুৱা সম্বল নাই যে মানুহে কিবা এটা বস্তু মোৰ ক'লে যদি সহায় কৰক বুলি ক'লে মই দিব পাৰিলে খবেই ভাল লাগে কেতিয়াবা পাৰোঁ কেতিয়াবা নোৱাৰোঁ মোৰ ঘৰৰ অৱস্থা একেবাৰে ভাল নহয় তেনেকুৱা সেহেয়ে মোৰ কথা এতিয়া মোৰ কাহিনীটো আৰু তেনেকুৱাই হাঁ ল'ৰা ছোৱালী ডাঙৰ হ'ল এতিয়া ছোৱালী মই বিয়া দিলোঁ তাৰ পিছত ল'ৰা বাহিৰত এতিয়া ওলাই গৈছে আগতে ইফালে সিফালে কাম কৰিছিলোঁ আজিকালি এতিয়া বয়সো হ'ল যাব নোৱাৰোঁ কাম কৰিব নোৱাৰোঁ বেমাৰো হৈছে এটা দুটা বেমাৰো এতিয়া তেনেকুৱা সেয়ে সেই ঘৰত থাকি ঘৰৰ কাম বনখিনি কৰি মানে ল'ৰাটোৱে দিয়ালৈকে বাট চাই থাকোঁ আৰু সেই কেইটামান পইচা পঠাই দিলে তাৰ পিছত মই খোৱা যোগাৰবিলাক কৰিব পাৰোঁ আৰু তেনেকুৱা ঔষধ পাতি লাগিল তাৰ পিছতে মোক আকৌ ঔষধ পাতিৰ লগতে খাদ্যও লাগিল তেনেকুৱা সেইবিলাকো যোগাৰ কৰিব লাগিল সেইখিনিৰে কৰি টুকটাককৈ আৰু কিবা কৰি চলি আছো আৰু ভগৱানে চলাই নিছে সেইটোৱে ভগৱানৰ ওপৰত ভৰসা আৰু ভগৱানৰ কৃপামতেই চলি আছো আৰু সেইটোৱেই আৰু আমাৰ ওদালগুৰিখন খুব ভাল জেগা আমাৰ ওদালগুৰি এনেকুৱা ধুনীয়া এটা জেগা ইয়াত মানুহে আহিলে খুব আনন্দ পায় আহিলে আমাৰ সপ্তাহিক বজাৰ এখন আছে বুধবাৰ বজাৰ বুলি কয় বুধবৰীয়া বজাৰ সেই বজাৰখনত ঘূৰি ফুৰি বেচা কিনা কৰি খুবেই ভাল লাগে এইখিনি বজাৰ সমাৰ কৰি বেচা কিনা কৰি আহি ঘৰলৈকে উভতি আহোঁতে মানে খুব আনন্দৰেই আহোঁ ৰিক্সাত কেতিয়াবা উঠিবও পাৰোঁ কেতিয়াবা নোৱাৰোঁ কেতিয়াবা হাতেৰে কঢ়িয়াই ঘৰলৈকে আহোঁ কেতিয়াবা আকৌ আজি বেছি হৈছে নোৱাৰোঁ আজি এইখিনি আকৌ লৈ পেলাই যাব লাগিব তেনেকুৱা কৈ আছো সেই তেনেকুৱা কৈ মেলি তেনেকুৱা কৰি বজাৰৰপৰা বেচা কিনা বস্তুবিলাক লৈ আহি ধুনীয়াকৈ হেৰি কৰোঁ আৰু তেনেকুৱা সেইদৰে ওদালগুৰি বজাৰখন ঘূৰি পকি খুব ভাল লাগে বা ওদালগুৰি টাউনখন ঘূৰি খুব ভাল লাগে আমাৰ ওদালগুৰিত চাৰিও চুকত মানে বজাৰ পোৱা যায় তেনেকুৱা আপুনি যোনফালে গ'লে আমি মানে মাজ মজিয়াত থকা নিচিনা আছো আৰু এইফালে গ'লেও বজাৰ এখন ধুনীয়া পায় সেইফালে গ'লেও বজাৰ এখন ধুনীয়া সেইবিলাক সুবিধাটো খুব ভাল আছে কিন্তু বাকী টকা পইচাৰ অভাৱ তেনেকুৱা সেইটো অভাৱৰ কাৰণে বহুত বেচা কিনা কৰিব নোৱাৰিলেও অলপ হ'লেও কম দামী হ'লেও এনেকুৱা কৰি সেইটোতে মনত আনন্দ লওঁ আৰু এয়ে মনৰ আনন্দ লৈ পেলাই মানে হেৰি কৰি আহোঁ বজাৰ সামৰ কৰি আহোঁ আৰু আমাৰ ভৈৰৱকুণ্ড খুবেই ভাল তেনেকুৱা তাত বহুত জানুৱাৰীত ডিচেম্বৰ জানুৱাৰী মাহত বহুতেই মানুহ আহে তাত পিকনিক খাবলৈ অহা পিকনিক খাবলৈ আহে আকৌ চাব অহা ওচৰৰ মানুহবিলাক চাব অহা চাব আহে দোকান দিয়াবিলাক দোকান দিবলৈ যায় কিনাবিলাকে কিনিবলৈ যায় এনেকুৱা বহুত কিবাকিবি মানে ইয়াত হয় তেনেকুৱা সেয়েহে ওদালগুৰি কাহিনী যোনখিনি এতিয়া মোৰ বাই ভনীবিলাক সিহঁতে আহিব এবাৰ আহি পেলাই হ'লেও ভৈৰৱকুণ্ড চাম বুলি কয় আমাৰ বুধবৰীয়া বজাৰ চাম বুলি কয় সিহঁতে কথা পাতিব বাইদেউ তোৰ ঘৰলৈকে যাম আকৌ তই আমাক ভৈৰৱকুণ্ড চাবলৈ নিবি দেই বুলি তেনেকৈ মোক মানে সিহঁতে কয় আকৌ ধেমালি কৰে মই কওঁ হ'ব তহঁতে টকা পইচা লৈ আহিলে মই তহঁতক দেখাম এনেকৈ কৰি পেলাই সিহঁতক আকৌ মই মানে কথাটো কৈ পেলাই আমি হাঁহি ধেমালি কৰোঁ আৰু তেনেকুৱা আৰু বাকী আৰু সিহঁতে আহি হাঁহি ফূৰ্তি কৰি ধেমালি ধেমালি কৰি সিহঁতে আকৌ ভৈৰৱকুণ্ড চাবলৈ গ'ল চাব ভৈৰৱকুণ্ড চালে ভৈৰৱকুণ্ড চাই মেলি আহি আকৌ ঘৰলৈকে উভতি আহিলে তেনেকুৱা এইখিনিয়ে আৰু ভৈৰকুণ্ডৰ কথা তাৰপৰা ভৈৰৱকুণ্ড চাই মিলি আহি ঘৰত থাকিলে ঘৰত থাকি আকৌ পিছদিনাখন আকৌ সিহঁতে ঘৰলৈ যাওঁ সেনেকুৱা যোনে যোনে যাৰ যোনফালে জেগা সিহঁতে সেইফালে গৈছে যাবলৈ আকৌ ওদালগুৰিৰ ষ্টেচনৰপৰা ট্ৰেইনত উঠিলে আৰু নিজৰ নিজৰফালে যাবলৈ সেনেকুৱা মোৰ ভাই ভনীবিলাক ত' সিহঁতৰ লগতে আনন্দ ফূৰ্তি কৰোঁ মোৰ ল'ৰা এটাই আছে সি দূৰত থাকে তাক সদায় লগ নাপাওঁ ফোনতে কথা পতা হয় দেখি পোৱা নাই ঘৰৰ অভাৱৰ কাৰণে ওলাই গ'ল বাহিৰত এনেকুৱা আৰু সেইটোৱে আৰু কি ক'ম আমাৰ ওচৰৰ মানুহখিনি খুবেই ভাল আমাৰ ওদালগুৰি আমি মই যোনখিনি জেগাত তেতিয়া বসবাস কৰি আছো সেই জেগাখিনি খুবেই ভাল আৰু মানুহখিনি খুব মৰমিয়াল এইটো ইজনৰ কথা সিজনে বুজি পায় তেনেকুৱা সেইখিনি দেখি পেলাই মানে খুবেই ভাল লাগে আৰু সেইটোৱে সেইখিনি কথা আপোনাক শুনাই বা কৈ মই খুব মনত আনন্দ লৈছোঁ আৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

অঁ বিজু মা ক'ত গ'ল এই এইটো হৈছে নেকি চাচোন হৈ গ'ল নেকি কথা পতা

ছয় ছয় হোৱা নাইতো